ড্ৰ'য়িঙ কৰি মই আচলতে পোৱা নাই কিন্তু প্ৰথম যেতিয়া মই কম্পিউটাৰ শিকিবৰ কাৰণে কম্পিউটাৰ কম্পিউটাৰ ক্লাচত নাম লৈছিলো নাম লগাইছিলো তেতিয়া মই প্ৰথম আমাক কম্পিউটাৰ শিকাওঁতে প্ৰথম আমাক ছবি আঁকিবলৈ শিকাইছিলে প্ৰথম অৱস্থাত আৰু তেতিয়া মই এটা গাঁৱলীয়া পৰিৱেশ ড্ৰ'য়িঙ কৰিছিলোঁ কম্পিউটাৰত আৰু কম্পিউটাৰত যেতিয়া মই ভালদৰে পৰা নাছিলো কিন্তু কম্পিউটাৰ যেতিয়া মই ড্ৰ'য়িঙ কৰিছিলো বাইদেউহঁতে শিকাই দিছিলে তেতিয়া মই প্ৰথম অৱস্থাত মই এটা গাঁৱলীয়া পৰিৱেশ ড্ৰ'য়িঙ কৰিছিলোঁ এটা ঘৰ তাৰ পিছত এখন পাহাৰ পাহাৰৰ কাষেদি বৈ অহা এখন নদী তাত কিছুমান মানুহে মাছ ধৰি থকা গাঁৱৰ মানুহে নদীৰ পৰা পানী অনা তেনেকুৱা এটা পৰিৱেশ মই আঁকিছিলোঁ কিন্তু তেতিয়া মই অনুভৱ কৰিব পৰা নাছিলো সেই হেৰিটো আচলতে কিমান তাৰ মাজত কিমান তাৎপৰ্য লুকাই থাকে কিন্তু পাছত যেতিয়া আঁকি হৈছিলে আঁকি হোৱাৰ পাছত যেতিয়া মই দেখিছিলো যে কিমান এটা মনোৰম দৃশ্য আচলতে গাঁৱৰ পৰিৱেশৰ যিটো মনোৰম দৃশ্য সেই দৃশ্যটো মই তাৰ মাজত মই অঁকা ছবিটোৰ মাজত দেখিছিলোঁ নিজেই কিমান ভাল লগা পৰিৱেশ গাঁৱৰ পৰিৱেশবোৰ নদী বৈ থাকে নদী নদীত গাঁৱৰ মানুহে নদীত যেতিয়া মাছ ধৰে সেই মাছ গাঁৱৰ সকলো মানুহ মিলি যেতিয়া নদীত মাছ ধৰিছিলে সেই পৰিৱেশটো আচলতে খুব মনোৰম আৰু খুব ভাললগা এটা পৰিৱেশ সেই বস্তুটো মোৰ ভাল লাগিছিলে তেতিয়া